সমাজ এখনত যদি ভয় নোহোৱাকৈ থাকিবলৈ হয় আইনখন অতিকৈ জৰুৰী যদি ক'ৰবাত যদি সমা ঘৰৰ ওচৰতে যদি কাজিয়া এখন হ'ল বোলে কাজিয়া এখন হ'ল যদি ইটোৱে সিটোক যদি পুৰা মাৰপিটে হ'ল মাৰপিট হোৱা পিছত কি হ'ব আইনখন যদি জৰুৰী আইনখন জৰুৰীকৈ লাগিবই কাৰণ পুলিচ প্ৰশাসন আহিলে পুলিচ প্ৰশাসন আহিলে আইনৰ মতে যাব আইনৰ মতেই চলিব লাগিব গতিকে আইনখন অতিকৈ জৰুৰী সমাজ এখনত সেইবাবে এতিয়া অকল সমাজখনত আইনখনৰ বুলিলেই নহয় চব ক্ষেত্ৰতে আইনৰ আইনৰ মতেই কাম কৰি যাব লাগিব আইলৰ বাহিৰততো কাম কৰিব নোৱাৰে তা আইনখন হ'লেহে মানে সমাজখন সুকলমে চলি যাব কিছুমান আইন এতিয়া তেনেকৈ নামঘৰত সমাজখনৰ নামঘৰতো কিছুমান আইন থাকে এই কিবা কিবি কাম কৰিব নোৱাৰে বা ৰাজহুৱা বঞ্চিত থাকে সমাজত কিছুমান আইন আছে সেই সামজত আইন মতে চলিব লাগিব এনেকৈ আইনখন খুবেই জৰুৰী বা কিছুমান এতিয়া আইনো এতিয়া গাম এতিয়া গাঁওৰ যিজন গাঁওবুঢ়া গাঁওবুঢ়াজনেও এই কিছুমান বা সমাজত বিচাৰ চিচাৰ হ'লেমানে গাঁওবুঢ়াজনে কিছুমান আইনৰ মাজেদি আইন পৰিচালিত কৰি বিচাৰখন সুকলমে পাৰ কৰে